মানে কি হয় নিজৰ মতে থাকিব নোৱাও কাৰণ ঘৰৰ মানুহো যেতিয়া লগত থাকে বা ত' বহুত বেছি মানে কি

ফিল হয় যিটো মানে ঘৰৰ মানুহৰ লগত হ'ব নোৱাৰে আম বন্ধু বান্ধৱীলি গ'লে

আপোনাৰ মানে মনোৰঞ্জন বহুত বেছি বেলেগ হয় যিটো ঘৰৰ মানুহৰ লগত কেতিয়াও হ'ব নোৱাৰে